অ' কলিতা মই অলপ কেঁচা চাহপাত কিনিম বুলি ভাবিছোঁ মানে দুই কুইণ্টল মান হয় তাৰ ৰে'টটো কিমান হৈ আছে বাৰু

অ' কিবা অ' অফাৰ চফাৰ পোৱা যাব ন

মই কোনদিনা যাম মই যোগাযোগ কৰিম বাৰু যোৱা দিনা মই ফোন কৰিম আপুনি বস্তুটো ৰে'ডি কৰি থ'ব হ'ব দিয়ক নহ'লে